ইস্কুলীয়া শিক্ষা শেষ কৰি সকলো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগে বিষয়টোত মই ভাবোঁ যে যি সকল যি সকলৰ ইচ্ছা থাকে তেওঁলোকে উচ উচ্চ শিক্ষা গ্ৰহণ কৰাটো প্ৰয়োজনীয় তদুপৰি যিসকলে আৰ্থিক অৱস্থা টান টনকিয়াল নহয় তেওঁলোকে উচ্চ শিক্ষাৰ লগতে নিজৰ পৰিয়ালটোকো চলাবলৈ বিভিন্ন কামত নিয়োগ হোৱাটো প্ৰয়োজনীয়